মই আচলতে বাগিচাৰ কামেই বেছি ভাগ কৰি থাকো আমি খেতিয়ক মানুহ যিহেতু খেতিয়ক মানুহৰ বাগিচাৰ বিশেষকে সেইটো কৰি থাকোঁ বিশেষকে এতিয়া আমি লাও জিকা ভোলৰ এই তিনিটা আমি বাৰিযাৰ কালত হোৱা বা খৰালি কালত হোৱা কিছুমান মানে বাগিচা এই শস্য আছে মানে এতিয়া আমি এই চ'ত মাহত চ'ত মাহতে আমি মাটিডৰা এই চহ চহ কৰি লৈ ধুনীয়াকে তাত পানী দুনি সাৰ গোবৰ সাৰ বিশেষকে আমি ব্যৱহাৰ কৰোঁ বিশেষ বেছিকৈ আৰু কেতিয়াবা অলপ যদি শস্যটোৰ মানে হেৰিটো কমি যায় গ্ৰ'থটো কমি যায় তেতিয়া হ'লে আমি এই তাত অলপ ৰাসায়নিক সাৰো ব্যৱহাৰ কৰা যায় বিশেষকে আমি অৰ্গেনিক অৰ্গেনিক আমি খেতি বিশেষকে কৰা যায় এইয়া লাও জিলা ভোলৰ ক্ষেত্ৰত আমি এইটো কৰি ধুনীয়াকে চহ কৰি লৈ আমি গুটিটো সিঁচি দিওঁ সিঁচি দি উঠি ওপৰত এখন চাং পাতি দিওঁ চাঙখনত আমি সহজতে যাতে গছডালে মানে এই উঠি যাব পাৰে সেইটো আমি নিজে হাতেৰে দিব নালাগে সেইটো লতা নবগোৱাৰ আগতেই আমি সেই সাৰ গছডাল কেনেকে উঠি যাব পাৰে সেই ব্যৱস্থাটো আমি আগতেই কৰি দি দিওঁ নিজে নিজে তেতিয়া সেই মানে লতাজোপাই বা ভোল জিকাবোৰে এই আগবাঢ়ি গৈ চাঙত উঠিব পাৰে সেই ব্যৱস্থাটো কৰা যায় ইয়াত পানীৰ প্ৰয়োজন বিশেষকে যে পানী কেতিয়া লাগে কেতিয়া দিব নালাগে এই কথাটো আমাৰ ওচৰৰ কৃষি বিভাগৰ পৰা আমি পাই গৈছোঁ যে পানী লগা হ'লে পানী নলগা হ'লে উলিয়াই দিয়াৰ ব্যৱস্থাটো আমি কৰোঁ জলসিঞ্চনৰ ব্যৱস্থাৰ জৰিয়তে আমি এই এই বাগিচাটো কৰি যায় থাকোঁ আকৌ ইয়াৰ পিছত আমি ৰঙালাওৰ খেতি কৰোঁ ৰঙালাও বিশেষকে আমি আহিন কাতি মাহত কৰোঁ মানে এতিয়া এই আহিন কাতি মাহত আমি বাগিচাখন ধুনীয়াকে চহ কৰি লৈ আগতে মাটিখিনি মানে পচুৱাই লওঁ লৈ উঠি আমি গোবৰ সাৰ পচন সাৰ এনেকে ব্যৱহাৰ কৰি সেই মাটিডৰা চহ কৰি লৈ আমি গুটি সিঁচি দিওঁ ঠিক তেনেকে আমি পঞ্চলিছ দিনত পঞ্চলিছ দিনত আমি সেই লাও মানে ছিঙিব পৰা ব্যৱস্থাটো বা লাও লাগাৰ লগাৰ উপক্ৰম হয় গৈ ষাঠি দিনত আচলতে খাব পৰা হয়গৈ এই লাঁও তেনেকে আমি বাগিচাখন প্ৰায় আমি তেনেকে ব্যৱহাৰ কৰোঁ এতিয়া ধাননি পথাৰৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা যে শালি ধানৰ খেতি বিশেষকে আমি কৰোঁ যে শালি ধানৰ বতৰ নমাৰ লগে লগে আমি শালি ধানটো কিন্তু জলসিঞ্চনৰ ব্যৱস্থাৰ জৰিয়তে আমি নকৰোঁ আমি কৰোঁ এই হেৰিৰ কাৰণে এই মানে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি গতিকে সেয়ে বতৰ নামিলেই আমি শালি ধানত নামি যাওঁ তেনেকে বাগিচাতো আমি ধুনীয়াকে চহ কৰি লৈ বেৰ খোৰ দি দি তাত আমি ব্যৱহাৰ মানে কেনেকে

ধান ধানৰ ধাননি ডৰাত মানে অপকাৰ নহয় সেই ব্যৱস্থাটো কৰি আমি ধাননিত ক্ষেত্ৰত আমি সেই তেনেকে আগবাঢ়ি যাওঁ বিভিন্ন আমাৰ আচলতে আমি বিভিন্ন ধৰণে এই হেৰিটো কৰি যাব পাৰো আমি বাগিচা বনাই এই মানে খেতি কৰি যায় থাকিব পাৰো সময়ে সময়ে যি কোনো সময়তে এতিয়া আমি গোটেই বছৰটো ধৰক যে স্থায়ী কিছুমান মানে বাগিচা আছে যেনে এই তামোলবাৰী বা নাৰিকলবাৰী তেনেকে এই বস্তুটো আমি ঘৰৰ ওচৰতে এই বাগিচাখন যে তামোল আৰু নাৰিকল এই দুয়োটা বস্তু আমি স্থায়ীভাৱে এইটো খেতি কৰা যায় আৰু বাকী বাগিচা কিন্তু মানে অস্থায়ী যে তিনি মাহ পাঁচ মাহ চাৰি মাহ এনে ধৰণৰহে কৰা হয় এইটো কিন্তু বছৰেকীয়া বছৰে বছৰে থাকিব সেইটো স্থায়ীভাৱে বছৰত যে আমি দুবাৰ কৰি সাৰ দিওঁ যে মানে পচন সাৰ আৰু লগত অলপ ৰাসায়নিক সাৰ হিচাপে দি দিওঁ এই ৰাসায়নিক সাৰ দিয়াৰ ফলত বা সাৰ দিয়াৰ ফলত যে তামোল গছজোপাই বা নাৰিকল জোপাই যে যথেষ্ট পৰিমাণে তাৰমানে ফল দিবলৈ সক্ষম হৈ যায় যে ছেপ্টেম্বৰ মাহত আৰু অক্টোবৰ এই ফেব্ৰুৱাৰী মাৰ্চত এনেকে এই দুবাৰ আমি এই খেতি কৰি খেতি কৰি সাৰটো দি অধিক উপাৰ্জন পোৱাৰ মানে ব্যৱস্থাটো কৰোঁ আৰু কেতিয়াবা প্ৰকৃতিয়ে যদি চাই তেতিয়া হ'লে আমি কৰিব নোৱাৰোঁ আৰু সেইটো সেইটো প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল যিহেতু আমি অসমখনেই গোটেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ খেতিৰ ক্ষেত্ৰত যে জলসিঞ্চন ব্যৱস্থা কৰিলেও যে প্ৰকৃতিয়ে তাৰ ওপৰত আকৌ আহি পৰে সেই ক্ষেত্ৰত আমি মানে বাধা দিয়াৰ আমাৰ শক্তি নাই সেয়ে যিখিনি পাৰো আমি সেইখিনি এই বাগিচাৰ তেনেকে ৰাখি গৈ থাকোঁ